অঁ হয় কওকচোন অঁ বাইদেউ নমস্কাৰ কওক

অঁ অঁ তাই ইয়াত আঁকে দেখোন তাই অলপ কিছুমান আঁকিবলৈ অকণমান এলাহ কৰে আৰু অকণমান ভুল কৰে বাৰু কিন্তু প্ৰায়খিনি মানে ধৰক আপোনাৰ ফল মূল এইবিলাক ফুল এইবিলাক আঁকে প্ৰাকৃতিক দৃশ্যটোও আঁকে কিন্তু মানে অকণমান এই মানুহ জীৱ জন্তু এইবিলাক আঁকিব দিলে অকণমান অকণমান খোকোজা এটা আছে তাই ভাগৰ হ'লেও এনেকৈ আমি শিকাই আছোঁ পাৰি পাৰি যাব তাই ভালেই ছোৱালী ঠিকে আছে অঁ অঁ অঁ অঁ ন নহয় নহয় তাই ইয়াত একদম খুব সুন্দৰকৈ আঁকে খালি সেয়া আপুনি কোৱাৰ নিচিনাই জীৱ জন্তু কেইটা আৰু মানুহ আঁকিবলৈ অকণমান টান পাই তাই হ'লেও আমি শিকাই আছোঁ আৰু এই লগ চগ পাই ন' ইয়াত গোটেই লগৰখিনি থাকে ইয়াত ধুনীয়াকৈ তাই আঁকে নঅঁকা নহয় আপুনি এটা কাম কৰিব তাইক অলপ ঘৰত উজুখিনিকে আঁকিব দিবচোন তেতিয়া তাইৰ মনটো বহিব তাইৰ তেতিয়া মনটো একাগ্ৰতাটো আহি গ'লে তাই ভাল হৈ যাব নহয় মানে আপুনি অঁ বেছি জোৰ নকৰিব তাইক সৰু সুৰাখিনিকে আঁকিব দিব তাৰপিছত আমি ইয়াত শিকামেই নহয় বাকী তাইৰ আহি যাব লাহে ধীৰে

অঁ অঁ পাৰিব পাৰিব লাহে লাহে আহি যাব এতিয়া সৰু হৈ আছে যে তাই